ভাৰতীয় শিক্ষা ব্যৱস্থাটোক মই এটা মধ্যম পৰ্যায়ৰ শিক্ষা ব্যৱস্থা বুলি অভিহিত কৰিব খোজোঁ যদিওবা নতুন শিক্ষানীতি দুই হাজাৰ বিশ অৰ্থাৎ এন ই পি টুৱেন্টী টুৱেন্টী অৰ্থাৎ নিউ এডুকেচন পলিচী টু থাউজেন টুৱেন্টীয়ে ভাৰতীয় শিক্ষা ব্যৱস্থালৈ যথেষ্ট পৰিমাণৰ সংস্কাৰ লৈ আনিছে তথাপিও বৰ্তমান সময় চোৱালৈকে নতুন শিক্ষানীতি দুইহাজাৰ বিশৰ সম্পূৰ্ণ এশ শতাংশ প্ৰয়োগ হোৱা আমি দেখা পোৱা নাই যদিওবা নতুন শিক্ষা নীতি দুইহাজাৰ বিশে ভাৰতীয় শিক্ষা ব্যৱস্থালে বৃত্তিমূলক শিক্ষাৰ আমদানিৰ কথা ঘোষণা কৰিছে তথাপিও বৰ্তমান সময়ছোৱালৈকে ভাৰতৰ বিদ্যালয়সমূহত বিশেষকে প্ৰাথমিক বিদ্যালয়েই হওক মাধ্যমিক বিদ্যালয়েই হওক আৰু উচ্চতৰ মাধ্যমিকৰ বিদ্যালয়সমূহতেই হওক এই তিনিটা পৰ্যায়ত বৃত্তিমূলক শিক্ষাৰ বাবে বৰ বিশেষ আন্তঃগাঁথনি প্ৰস্তুত হোৱা আমি এতিয়ালৈকে দেখা পোৱা নাই তদুপৰি আমি যদি উচ্চ শিক্ষালে আঁহো উচ্চ শিক্ষাটো দেখা পোৱা যায় যে বৰ্তমান সময়ছোৱাৰ সৈতে খাপ খোৱাকৈ যি ধৰণৰ বৃত্তিমূলক শিক্ষা উদাহৰণস্বৰূপে কৃত্ৰিম বুদ্ধিমত্তা বা আৰ্টিফিচিয়েল ইনটেলিজেন্সেই হওক বা বৰ্তমান সময়ছোৱাৰ যিসমূহ মূলতে চাহিদা থকা শিক্ষা সেই চাহিদা থকা শিক্ষা পাঠ্যক্ৰম সমুহ বৰ্তমান সময়লৈকে সম্পূৰ্ণৰূপে প্ৰণয়ন হৈছে বুলি আমি ক'ব নোৱাৰোঁ তাৰ ফলত কি হৈছে যে ভাৰতীয় শিক্ষাৰ্থীসকলে চাকৰিৰ বজাৰখনত যথেষ্ট সমস্যাৰ সন্মুখীন হোৱা দেখা পোৱা গৈছে আৰু সেইধৰণে যদি আমি ভাৰতীয় শিক্ষা ব্যৱস্থাৰ কেতবোৰ প্ৰত্যাহ্বানলৈ যদি লক্ষ চাওঁ তেতিয়া দেখা পাম যে প্ৰথম কথাটো আমি ইতিমধ্যে উল্লেখ কৰি অহাৰ দৰে আন্তঃগাঁথনিৰ অভাৱ দ্বিতীয়তে আহিলে শিক্ষকসকল প্ৰশিক্ষিত নহয় বৰ্তমান সময়ছোৱাৰ যুগৰ সৈতে খাপ খোৱাকৈ যিধৰণৰ এক উন্নত পৰ্যায়ৰ শিক্ষাৰ প্ৰয়োজন সেই উন্নত আৰু প্ৰযুক্তিগতভাৱেও যথেষ্ট কুশল হোৱাৰ প্ৰয়োজন হৈছে শিক্ষকসকল কিন্তু বৰ্তমান সময়ছোৱাত দেখা পোৱা গৈছে যে শিক্ষকসকল এতিয়াও সম্পূৰ্ণৰূপে প্ৰস্তুত হৈ উঠা নাই এখন নতুন পৃথিৱীক দিব পৰাকৈ শিক্ষা প্ৰদান কৰিবলে আৰু সেইধৰণে যদি আমি লক্ষ্য কৰোঁ তেতিয়া আমি দেখা পাম যে বহুত বিদ্যালয়ত কেতবোৰ বুনিয়াদী আন্তঃগাঁথনি ধৰা হ'ল আমি ইলেকট্ৰিচিটী তথা বিদ্যুৎ সেৱাৰ কথা ক'ব পাৰো বা খোৱা পানী ব্যৱস্থা বা পৰিস্কাৰ প্ৰস্ৰাৱগাৰ ইত্যাদিৰে অভাৱ দেখা পোৱা দেখা পোৱা যায় সেইধৰণে দেখা পাওঁ যে আমি বিভিন্ন বিদ্যালয়ত বিশেষকৈ প্ৰাথমিক মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰ্যায়ত সৰহ সংখ্যক বিদ্যালয়তেই গৱেষণাগাৰ তথা লেবৰটৰী পুথিভঁৰাল আদিৰ সু ব্যৱস্থা আমি দেখা পোৱা নাই আৰু তাৰ ফলস্বৰূপে সেই বিদ্যালয়সমূহে শিক্ষাৰ্থীসকলক বৰ বেছি উপকৃত কৰিছে বুলি আমি নাভাৱোঁ গতিকে আমি শেষত ইয়াকে ক'ব খোজোঁ যে ভাৰতীয় শিক্ষা ব্যৱস্থাই বৰ্তমান সময়ছোৱাত নতুন শিক্ষা নীতি দুইহাজাৰ বিশৰ জৰিয়তে নিজকে উন্নত কৰিবলৈ চেষ্টা কৰি আছে যদিও যথেষ্ট পৰিমাণৰ প্ৰত্যাহ্বান আমাৰ সন্মুখত আহি পৰিছে আৰু আমি এই প্ৰত্যাহ্বানসমুহ অতি সোনকালে সমাধান কৰাটো জৰুৰী